হয় হয় কওকচোন আপোনাৰ নাম হয় ক'ৰ পৰা কৈছে বা আপুনি

হয় হয় ক'বচোন আপোনাৰ কি কামত বা কৰিছিল

অঁ বাৰু এটা কাম কৰিব হেৰি কাইলৈ আপুনি নহ'লে আহিব চাৰে দহ বা এঘাৰ বজাত আপুনি কৰ্ট পোৱাকৈ মোৰ কেবিন হেৰি আপুনি প্ৰথমতে আপুনি মোক ফোন এটা কৰিবচোন আহিকেনে মোৰ মানে অহা অকণমান দেৰি হয় এনেকৈ আপুনি মোক ডাইৰেক্টলি মানে কেবিনত লগ নাপাব পিছে আপুনি যে যাৰ কেচটো লৈ আহিছে তেওঁ আপোনাৰ কোন হয় অঁ মানে আপোনাৰ পাৰ্চনেল অঁ অঁ অঁ বাকী এইবিলাক অশ্লীল ভাষা ব্যৱহাৰ কৰা যিটো আপুনি ক'লে একো মাৰ পিত বা তেনেকৈ কিবা হৈছে নেকি আচ্ছা আপুনি এটা কাম কৰিব এই কাইলৈ আপুনি মোক এবাৰ লগ কৰক আৰু যি যি আপুনি সেই ধৰক কেছ ফাইল কৰোতে যিবোৰ ডকুমেণ্ট আছিল সকলোবিলাক লগত লৈ আহিবচোন

হয় হয় তাকে ঠিক আছে আমি এইবিলাক হ'ব বাৰু এই কেছৰ ডিটেইলছবিলাক আমি পাছত আলোচনা কৰি ল'ম আগতে আপুনি মোক লগ কৰকচোন ভালদৰে আমি আলোচনা কৰোঁ কেছটোৰ বিষয়ে কি হৈছিল ঠিক আছে আপুনি কাইলৈ আহিব তেতিয়াহ'লে সময়মতে পোৱাকৈ ঠিক আছে দিয়ক